অঁ দাদা ক'ত আছে আপুনি মই বৰ্তমান মালিগাঁও চাৰিআলিটোতে ৰখি আছোঁ মোৰ মোটামুটি ধৰক এক ঘণ্টা পিছত ফ্লাইট আছে মই যাব লাগে আপুনি কিমান সময়ৰ ভিতৰত আহি পাব আচ্ছা আপোনাৰ বেছি দেৰি হয় যদি অ'টো পাম নেকি ইয়াতে ওচৰতে আচ্ছা সোনকাল কৰক আপুনি যিমান পাৰে সোনকাল কৰক